হেল্ল' পেন কাৰ্ড হেল্পলাইন নাম্বাৰ মই আপোনালৈ ফোন কৰাৰ উদ্দেশ্যটো হৈছে দুদিন পূৰ্বে মোৰ পেন কাৰ্ডখন হেৰাইছে আৰু এসপ্তাহৰ পিছত মোৰ এটা নতুন চাকৰি সাক্ষাৎকাৰৰ বাবে মোৰ পেন কাৰ্ডখন প্ৰয়োজন হৈছিল সেইবাবে ইয়াৰ পুনৰ প্ৰিণ্ট কৰাৰ পদ্ধতিটো মোক যাতে জনায় আৰু যিখিনি পক্ৰিয়া আছে সেই পক্ৰিয়াখিনি আপুনি মোক সহায় কৰি যাতে মোক আগবঢ়াই লৈ যায়